মই এটা স্মৰণীয় পাহাৰ বগোৱা কথা ক'বলৈ গৈছোঁ মই গুৱাহাটী গৈছিলোঁ গুৱাহাটী গণেশগুৰিৰ পাহাৰটো বহুত ওখ আছিল আৰু সেই পাহাৰটো বগাবলৈ বহুত কষ্ট হৈছিল কাৰণ কিয় পাহাৰটো ইমানে ওখ আছিল আৰু খাৰা গৰা আছিলে আৰু শিলৰ ওপৰে ওপৰে পাহাৰটো ওপৰলৈ উঠিব লগা হৈছিল সেইহে আমি পাহাৰটোত বগাওঁতে বহুত সাৱধানে বগাইছিলোঁ আৰু ইমানে ভাগৰ লাগিছিল আমি বহু অলপ দূৰ গৈ ৰৈ ৰৈ যাব লগা হৈছিল আৰু তেনেকৈয়ে ভয়ে ভয়ে গৈ আমি সেই পাহাৰটোৰ ওপৰত উঠিছিলোঁ আৰু পাহাৰৰ পৰা আৰু তললৈ নামি আৰু যি মানুহ ঘৰলৈ গৈছিলোঁ সেই মানুহঘৰত যাবলৈকো পাহাৰৰ ওপৰত উঠি আৰু সিটো পাৰে তললৈ নামিব লগা হৈছিল সেইটো কাৰণে বহুত কষ্ট হৈছিল আৰু সেই পাহাৰ বগোৱা টো মোৰ বহুত স্মৰনীয় হৈ ৰ'ব কাৰণ কিয় তেনেকৈ পাহাৰ বগোৱা নাছিলোঁ সেই পাহাৰটোত বগাই মোৰ বহুত ভয় লাগিছিল জানোচা মই শিলত পিছলি পৰিম বুলি আৰু সেইদিনা বহুত বতৰ পৰি আছিলে মই বহুত ভয়ে ভয়ে গৈ মই সেই পাহাৰটো উঠিছিলোঁ আৰু গৈ মই সেই আত্মীয়ৰ ঘৰত উপস্থিত হৈছিলোঁ তেনেকৈ মই গৈ আৰু পিছদিনাখনো তেনেকৈ উভটিছিলোঁ আৰু উভটোতে ইমান কষ্ট নাছিল যদিও বহুত সাৱধানে নামিছিলোঁ কাৰণ বৰষুণ পৰাৰ কাৰণে পিছল হৈ আছিলে আৰু লাহে লাহে মই তললৈ নামিছিলোঁ আৰু তললৈ নামোতেও কিন্তু ভাগৰ লাগিছিল আৰু বহুত ভৰি বিষাইছিল কাৰণ কিয় ভৰি টিপনি মাৰি মাৰি আহিব লগা হৈছিলে সেই কাৰণে মোৰ সেই পাহাৰটো বগোৱা বহুত বহুত মনত থাকিব কাৰণ কিয় বহুত কষ্ট হৈছিল উঠা নমা সেই কাৰণে মই পাহাৰৰ জেগা হ'লে মই ক'লৈকো আজিলৈকে যোৱাই নাই সেই দিনটোৱে যি গৈছিলোঁ আৰু তেনেকৈয়ে গৈ মই গণেশগুৰি পাহাৰটোৰ পৰা মই নামি আহিছিলোঁ